যিজন ব্য়ক্তিয়ে ড্ৰয়িং আৰম্ভ কৰিছে প্ৰথমবাৰৰ কাৰণে তেওঁৰ কাৰণে এটাই উপদেশ থাকিব যে তেওঁ কনচিচটেণ্টলী এই ড্ৰয়িঙত লাগি থাকক আৰু বাৰে বাৰে ট্ৰাই কৰক আৰু ট্ৰাই কৰক যাতে সৰু সৰু বস্তুৰপৰা আৰম্ভ কৰি প্ৰথমতে লাহে লাহে ডাঙৰ বস্তুত হাত দিয়ে আৰু ড্ৰয়িং পপাৰখন যাতে বেছি লেতেৰা নকৰে আৰু ভাল পৰি ভাল উন্নতমানৰ পেঞ্চিল ৰবাৰ ইউচ কৰে যাতে ড্ৰয়িঙৰ মানদণ্ডটো উন্নত হৈ গৈ থাকে আজিকালি বহুত ভাল ভাল পেঞ্চিল পোৱা যায় ইয়াৰ ষ্টিক ৰবাৰ পইণ্ট ৰবাৰ এইবিলাক ৰবাৰ বিভিন্ন ধৰণৰ ৰবাৰ পোৱা যায় সেইবোৰ ৰবাৰ ইউচ কৰি যথেষ্ট ভাল এখন ড্ৰয়িং কৰিব পাৰি গতিকে সেই সামগ্ৰীবোৰ কিনি লাহে লাহে তেওঁ ড্ৰয়িং আৰম্ভ কৰিব লাগে